হেল্ল' চিনি পাইছেনে এই মই যে এদিন আপোনাৰ গাড়ীত গৈছিলোঁ অঞ্জলীয়ে কৈছোঁ আকৌ অঁ মোৰ আপোনাৰ গাড়ীটো আকৌ মোক লাগিছিলে নহয় মই আৰু মোৰ হাজবেণ্ড ডিগবলৈ যাম বুলি ভাবিছোঁ অঁ যাব পাৰিবনে আপুনি যেি ইমান ভাল ধুনীয়া গাড়ী চলাই নহয় আপোনাকে ভাল লাগিছে যে মই গৈ ফুৰি মেলি সেইকাৰণে ভাবিছোঁ ময়ো ডিগবলৈ যাম বুলি আপোনাকে লগ ধৰিছোঁ অঁ যাব পাৰিব ঠিক আছে হ'ব আৰু দামটো চাইচিতি অলপ ল'ব অঁ অঁ ঠিক আছে হ'ব কালি ওলাব দেই